যোৱাকালি মই চাৰ্জাৰডাল আনিছিলোঁ এই চাৰ্জাৰডাল মোবাইলত চাৰ্জ লোৱা নাই গতিকেলৈ চাৰ্জাৰডাল মাজত তাঁৰডাল ছিগা আছে গতিকে মোবাইলটো চাৰ্জ নল'লে